মোৰ প্ৰিয় নৃত্যশিল্পী হ'ল বৰ্ষা ৰাণী বিষয়া সেই অসমৰ এজগৰাকী জনপ্ৰিয় নৃত্যশিল্পী তাইৰ বহুত কাৰণত তাই মানুহে বহুত ভাল পায় তাই এগৰাকী এক্টিঙো কৰে তাই আমাৰ চেনেমা জগতৰ বহুত নাম কমাই থৈছে সেইকাৰণে তাই দেখাই শুনায়ো বহুত ধুনীয়া তাই নৃত্যবোৰ চাই চবে ভাল পায় তাই বৰ্ষা ৰাণী হ'ল এগৰাকী বিহু ৰাণী বিহু ৰাণী বিহু পুৰষ্কাৰ পাই বিহু ৰাণী পুৰস্কাৰ পোৱা তাইৰ তাইৰ বিষয়নো কি ক'ম তাইতো গোটেই অসমীয়া জগতৰ আমাৰ চবৰ প্ৰিয় নাচনী এগৰাকী তাই নৃত্য তাই অভিনয় তাই চব গুণে চব ভাল ভাল লগা তাইৰ আৰু তাই মানে তাইৰ মানে ব্যৱহাৰ পাতি মানুহবোৰ কাৰণে ভাল দেখিছোঁ সমাজতো বৰ ভাল কাম কৰে সেইকাৰণেও তাই ভাল লাগে তাইৰ নৃত্য চাই যেনেকে ভাল লাগে তাইৰ অভিনয় তাইৰ কথা বতৰা তাৰ ব্যৱহাৰ পাতি গোটেইখিনিয়ে ভাল লাগে আমাৰ সেইকাৰণে তাই ভাল লাগে আৰু হিন্দী জগতৰ আছে নৃত্য প্ৰভু দেৱাল প্ৰভু দেৱালৰ এক ডান্স নাচ গোটেইখিনিয়ে ভাল লাগে হিন্দী জগতৰো আছে আৰু মাধুৰী দীকশিক আছে হিন্দী জগতৰ আমাৰ অসমীয়াৰো বহুত নৃত্য আছে চেমন্তিকা যেনেকে তাই কেবা কেবা টা কেছেট কৰিছে তাইৰ বিহু না বিহু বিহু নাচত বহুত ভাল তাই নাচ কৰে তাইৰ নাচটো চায়ো বহুত ভাল লাগে তাইকো ভাল পাওঁ বহুত মানুহ আছে অঁ আমাৰ অসমীয়া সমাজতো বহুত নৃত্য শিল্পী আছে তেনেকেই আৰু আছে এতিয়া আছে প্ৰিয়াংকা প্ৰিয়ম পল্লৱী যেনেকে তাই অসমীয়া জগতৰ নৃত্যশিল্পী নতুনকে হৈছে তাইও বহুত ভাল লাগে মোৰ তাই নাচ গান চব আগবাঢ়ি যায় মানুহে চবে চায় মানে তাই তাইৰ পৰা শিক্ষা লয়

তেনেকেই আৰু নাচ গানত চবে প্ৰিয় হ'লে মানে চব নাচ কি কওঁ আৰু বৰ্ষা ৰাণী প্ৰিয়ম পল্লৱী অসমীয়া জগতৰ আৰু হিন্দী জগত হ'ল প্ৰভু দেৱাল মাধুৰী বহুত নৃত্য আছে নৃত্যকাৰ আছে তাঁহাতৰ চাই ভাল লাগে চবেই ভাল পায়